হেল্ল' হয় কোনে কৈছে হয় হয়

হয় কওকচোন আচ্ছা নিউৰ'ল'জি আপোনাৰ সুৰজ কুমাৰ দে আছে ডক্তৰ সুৰজ কুমাৰ দে আৰু গাইন'কল'জি আছে আপোনাৰ জীৱন আছে ডক্তৰ জীৱন বহে আপোনাৰ সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে বহে তেওঁলোকে আপোনাৰ ৰাতিপুৱা বহিব ৰাতিপুৱা আপোনাৰ নটা দহটা মানৰ পৰা প্ৰায় তিনিটা মানলৈকে বহে মানে দে' আৱাৰচতে বহে

গধূলি নাই তেওঁলোক পাঁচটাৰ পিছত নাপায় গধূলি আপুনি যদি আহে তেন্তে অকল ইমাৰজেঞ্চি ডক্তৰহে পাব এজন ৰেচিডেণ্ট ডক্তৰ এজন পাব ইমাৰজেঞ্চিত গধূলি নবহে এনেকুৱা তিনিটা চাৰিটাত চুটি হৈ যায় হয় হয় সব ইয়াতে আছে সব ইয়াতে আছে সব ইয়াতে চৰকাৰী এইখন হয়তো ইয়াতে সব আছে ডিপাৰ্টমেণ্টটো বেলেগ বেলেগ জেগাত আছে ফিজ চিজ একো নাই খালী আপুনি ৰেজিষ্ট্ৰেচন কৰিলেই হ'ল দহ টকা ল'ব ৰেজিষ্ট্ৰেচন তাৰপিছত ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপুনি যোন ডক্তৰক দেখাওঁ বুলি ভাবে তাত দেখাব তাৰপিছত টেষ্টৰ মিনিমাম কিবা এটা ল'ব যদি টেষ্ট কিবা দিয়ে ব্লাড টেষ্ট এক্স ৰেই যদি হয় কিবা এটা মিনিমাম কিবা এটা লয় বৰ বেছি নহয় পইচাটো হয় নটা দহটা মানৰ ভিতৰতে আহে নটা দহটা ভিতৰত আহিলেই হ'ব আপুনি হয় এপইণ্টমেণ্টটো বাইদেউ আমাৰ ইয়াত তেনেকৈ ৰেজিষ্টাৰ কৰা নহয় আপুনি আহি পেলাইহে লিখাব লাগিব টিকেটটো কাটিলেই হৈ গ'ল আপুনি ৰাতিপুৱা আহিব হয় আমি নটা বজাৰ পৰা বহোঁ অ আপুনি ৰাতিপুৱা আহি টিকেটটো ইয়াত কাটিলে আপুনি পাই যাব হয় হয় হয় ঠিক আছে ঠিক আছে ঠিক আছে